অঁ বাইদেউ হয় মই বন্দিতা গগৈয়ে কৈছিলোঁ মই সেই আপোনাৰ নম্বৰটো লগৰ এজনীৰ পৰা পালোঁ দেই হেৰি মানে মই কথা এটা সুধিব লগা আছিল আকৌ মই অঁ মোৰ ঘৰ গুৱাহাটীত ত' ম মই মানে আজি আপোনালোকৰ ডিব্ৰুগড়লৈ যাম ত' মই এ এছ টি চি বাছত যাম ত' আপোনাৰ চৌকিডিং এচ এছ টি চি বাছ ষ্টেণ্ডৰ ওচৰত নহ্ আপোনাৰ ঘৰ হয় হয় হয় অঁ অঁ অঁ হয় মোক মানে আপোনাৰ মই মোৰ এই নতুনকৈ মোৰ এই প্ৰাইভেট জব এটা তাতে ঠিক হৈছে ত' মই এই আপোনাৰ এ এছ টি চি বাছ ষ্টেণ্ডৰ ওচৰতে মোক মানে ৰুম এটা প্ৰয়োজন হৈছিল ত' এইটো কাৰণে আপুনি মোক কিবা এটা খাখবৰ লৈ দিব পাৰিব নেকি বাৰু অঁ নাই সেইখিনিতো ভালকৈ গম নাপাইছোঁ বাৰু ত' কওকচোন

আচ্ছা আচ্ছা হয় হয় অঁ মোক ভাড়া ৰুম লাগে আচলতে লজ বা তেনেকৈ এদিনৰ দুদিনৰ কাৰণে পাৰি কিন্তু মোক যিহেতু মই পাৰ্মেণ্টকেই তাত থাকিবই লাগিব সেইকাৰণে মোক ভাড়া ৰুম লাগে আচলতে মানে ধৰি লওক মই কিমান এই এৰাউণ্ড পঁয়ত্ৰিছশ বা চাৰি হাজাৰ ইমানমান ভিতৰতে মোক এটা ৰুম লাগিছিল যিহেতু ছিংগল ৰুম মই অকলেই যিহেতু যাম হয় হয় তেনেকৈ আপুনি মোক

হয় হয় হয়

ঠিক আছে মইতো আজি মই আজি ৰাতিয়ে বাছত উঠিম ত' মই কাইলে ৰাতিপুৱা গৈ পামগৈ ত' গৈয়ে মই নাপাওঁ মানে সেইখিনি পোৱাৰ আগতে মই আপোনাক ফোন এটা কৰিম ত' আপোনাক মই লগ কৰিব বিচাৰোঁ তেন্তে ৰাতিপুৱা ঠিক ঠিক আছে ঠিক আছে আপুনি মোৰ লগত এইখিনি চাই দিব অঁ

ঠিক আছে আপুনি মোক অলপ হেল্প কৰি দিব এইটো ক্ষেত্ৰত দেই ত' মোৰ ৰুমটো পালে মোৰো সুবিধা হ'ব ঠিক আছে তেনে কাইলেই মই আপোনাক লগ পাম দিয়ক তেনেহ'লে আপোনাক ফোন কৰিম আপুনি নাম্বাৰটো ছেভ কৰি ৰাখিব মোৰ অঁ ঠিক আছে দিয়ক কাইলৈ লগ পাম হয় হয় হয় অ অঁ থেংক ইউ অঁ